হেল্ল' হয় হয়

দামটো দামটো এতিয়া বহুত দাম হৈছি বাৰিষা গমেই পাইছ এই বাৰিষা বহুত দাম বাঢ়ি গৈছি এই চব বস্তুৰে দাম বাঢ়ছি এতিয়া মোটামুটি একশ টকাৰ তলত নায়েই তথাপি এ একশ টকাৰ তলত নায়েই কিছুমান বস্তুৰ আছে তোমাৰ সেই বিলাহীৰ দাম মোটামুটি এতিয়া ডেৰশ টকা আৰু আলুৰ দাম ত্ৰিছ টকা আৰু তোমাৰ হয় এই আৰু জিকাৰ দাম হৈছে তোমাৰ এশ টকা আৰু এনেকে সেই গাজৰ চাজৰটো আৰু ক'বাই নোৱাৰোঁ গাজৰ চাজৰ পোৱাই চল্লিছ টকা সেই তোমাক লাগলি তথাপি আহিবাচোন তুমিও কিবা এটা ভাবছোঁ আৰু দোকান দিম বুলি আহিবা একবাৰ আহি পেলাই সেইটো হ'ব দিয়াচোন মই মিলাই দিম বাৰু তোমাক সেইতোৱেই কৈছোঁ তুমিতো আৰু ইয়াৰপৰা নি পেলাই বজাৰ কৰবাটো বেপাৰ কৰবাটো গতিকে দুই পইচা তোমাৰো লাভ থাকবো লাগবো গতিকে তুমি আহিবা হ'ব দে মই মিলাই পেলাই দিম যোৱা সেইটো এনে চিনাকি মানুহ আহি পেলাই লৈ যাবা বাৰু হ'ব দিয়া দিম দিয়া এই হেৰি এই দাম কমি আছিল তাৰ পৰা এই বাৰিষা গোটেই চাৰিওফালে পানী উঠছি না গতিকে চব্জি নাপাৱাই হৈছে বজাৰত এই আহাই নাই চব্জিৰ গাড়ীয়ে নাহে তথাপি আমি কেইটামানে লগ লাগি পেলাই আৰু ট্ৰাক এখান বন্দবস্ত কৰি লৈ আহিলোঁ আৰু কিবা কৰি গতিকে হ'ব যোৱা মিলাই দিম যোৱা তুমি লৈ আহিবা আহিবা দোকানত অঁ দিয়া হ'ব দিয়া তুমি লৈ আহিবা দিয়া দিয়া হ'ব দিয়া আহিবা তুমি দিয়া দিয়া হয় হ'ব দিয়া ৰাখা দিয়া